শেহতীয়াভাৱে মই কিনা সামগ্ৰী বুলিব লাগিলে মই এটুকুৰা চাবোন কিনিছিলোঁ চাবোনটুকুৰাৰ দাম বেছি নাছিলে বিছ টকা আছিলে কিন্তু চাবোনটুকুৰা মই ব্যৱহাৰ কৰি বহুত ভাল পালোঁ ভাল এইকাৰণে পালোঁ যে চাবোনটুকুৰ মোৰ অলপ গাৰ ছালৰ প্ৰব্লেম আছিলে সমস্যা আছিলে অলপ ছালৰ সমস্যাটো এনেকুৱা আছিলে যে মোৰ মানে মাজে মাজে খজুৱাইছিলে ভৰিত ভৰিৰ কিছু অংশত খজুৱাইছিলে আৰু পিঠিখন খজুৱাইছিলে বিশেষকৈ কিন্তু চাবোনটুকুৰা ইউজ কৰাৰ পিছত মই যথেষ্টখিনি উপশম লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আৰু চাবোনটুকুৰাৰ গোন্ধটোও মই ভাল পাইছোঁ আৰু মানে এই কি বহুদিন হ'ল চাবোনটুকুৰা মোৰ লং লং লাষ্টিং হ'ব যেন লাগিছে বহুত দীৰ্ঘদিন ধৰি চাবোনটুকুৰা চলিব যেন লাগিছে আৰু তাৰ বাহিৰেও মই যিটো মোবাইল ফোন কিনিছিলোঁ আজিৰ পৰা দুবছৰ চলাইছোঁ মোবাইল ফোনটো মোবাইল ফোনটো মই খুবেই ভাল পাইছোঁ মোবাইল ফোনটোৰ কেমেৰা কোৱালিটি ভাল মানে যিটো যিখন ফটো উঠাওঁ একদম নৈসৰ্গিক দৃশ্য এখনৰ ফটো উঠালে ফটো উঠালে একদম নেচ্যুৰেল এটা ভিউ আমি পাওঁ তাৰ উপৰি বেটাৰী কোৱালিটি বহুত ভাল পাইছোঁ কাৰণ দি এবাৰ যদি ফুল চাৰ্জ কৰি লওঁ তেতিয়াহ'লে আপোনাৰ মোটামুটি ছয় ছয়ত্ৰিছ ঘণ্টা চাৰ্জ নিদিলেও হৈ যায় আৰু গেম ছেম খেলি থাকিলে এদিনমান যায় গতিকে মই মোবাইলটো ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ